আমি মাছলৈ এই নদীত সোণাই নদী বুলি কয় সোণাই নদীত মাছ মাৰে আমি চাবলৈ যাওঁ ঢেঁকীজাল বৰজাল বুলি কয় আমাৰ বৰজাল পাতে বৰজালত তাৰ মানে হেৰি অনেক বিভিন্ন ধৰণৰ এতিয়া বাৰিষা চিজনত মাছ পায় এজাক এজাক আহে জাল ভৰি ভৰি চাই চাই ভাল পাওঁ সেয়া চাবলৈ যাওঁ তাৰ পিছত আকৌ শিপ চিপ জাল বুলি কয় ডাঙৰ চিপ জাল তাতো পৰে ডাঙৰ ডাঙৰ মাছ আৰু সৰু চিপ জাল মাৰে তাতো পৰে এনেকৈ কৰি আৰু খেয়ালি জাল মাৰে খেয়ালি জালত পায় মাছ ডাঙৰ ডাঙৰ মাছো পায় সৰু মাছো পায় এনেকৈ ধৰি লওক ৰাসলা ভকুৱা কুঁহি অনেক বিভিন্ন ধৰণৰ মাছ পায় দেখি খুব ভাল লাগে খাবলৈ নাপালেও চুইলৈ নাপালেও চোৱাটোৱে সূতা তেওঁলোকে বেচিবও কাৰণে কৰে কিছুমানে ব্যৱসায়ী মিঞাবিলাকে মাৰে বৰজাল আৰু আমাৰ হেৰি জাতীয় মানুহেও মাৰে সোণাইখন বিবিধ ধৰণৰ মানুহ মাছ মাৰে তেনেকেই মাছ মাৰি মাৰি বিক্ৰী কৰে তাত মাজে মাজেই আৰু হেৰি কৰে চ'ত ফাগুণ মহীয়া পল মাৰে জাকৈ জাল মাৰে জাক জাক মানুহে বিভিন্ন ধৰণৰ মানুহ তিনি চাৰিখন গাঁৱৰ মানুহ খবুৱা খবুই কৰি যাব পল মাৰিব জাকৈ জাল মাৰিব সাঁতুৰি সাঁতুৰি মাৰে কিছুমান দ দুবি আছে দুবিবিলাকত সাঁতুৰি পেলাই চৌ বাৰী লৈ পেলাই মাৰে আমি দেখিবলৈ ভাল পাওঁ ৰাস্তাত উঠি উঠি আমি চাই থাকোঁ তেওঁলোকে যি মাছ পালে যি চিঞৰ পাৰিব তাত মাজে মাজে কাছও পৰে এই পলত পলত ডাঙৰ মাছ পৰিলে যেনেকৈ ধৰিব ধৰি একেবাৰে ওপৰলৈ দেখুৱাই দিব গোটেইখন আগুৰি আগুৰি চাওঁগৈ আমি দেখি ধুনীয়া লাগে আৰু সেইবিলাককে চাই ভাল পাওঁ আৰু